মোৰ নাম পৰাগ দাস মই মুকাল মুকালমৰা নলবাৰীত থাকোঁ মোৰ ঘৰত মা দেউতা আৰু বা এজনী আছে আৰু মই হাই ছেকেণ্ডাৰী পাছ দুহেজাৰ বিছত দুহেজাৰ বাইছত চাইন্সৰ পৰা চাইন্সৰ পৰা মই সফলতা কৰিছিলোঁ পাছ হৈছিলোঁ মই এইবিলাক মোবাইল লেপটপৰ লগত জড়িত থকা বস্তুবোৰ ভাল লাগে মোৰ আৰু মই খেলা ধূলা কৰি ইমান ইমান এটা হেৰি ইণ্টাৰেষ্ট নাই কিন্তু চাইকেল চাইক্লিং কৰি মোৰ খুবেই ভাল লাগে ভাল লাগে মানে জেগাই জেগাই ভাল লাগে মানে তাৰ বেলেগ বেলেগ জেগাত যায় বেলেগ বেলেগ দৃশ্য দেখি ভাল লাগে মোৰ সেইটো কাৰণ মই ঘূৰি ফুৰি ভাল পাওঁ ঘৰত থাকি সোমাই ইমান মোৰ মনটো নিমিলে আৰু মই খাইও ভাল পাওঁ খাই ভাল পাওঁ মানে এইবিলাক যোনবোৰ আৰু নৰ্মেলি খাই মানুহে বেয়া বেয়া বস্তু মই নেখাওঁ একো মদ ভাং চাং মই একো নাখাওঁ সেইবিলাক সেইটো মোৰ এটা ভাল স্বভাৱ বুলি ভাবোঁ মোৰ নিজৰে আৰু আৰু ধৰক আৰু মই অকমাণ এলেহুৱাও মই কাম কিছুমান কৰিম বুলি ভাবি পিছলৈকে নকৰোঁ কৰাই নাযায় আৰু